ডিব্ৰুগড় জিলাখনৰ স্বাস্থ্য সেৱা বুলি ক'লে এতিয়া আমাৰ বহু কাষলৈ আহিছে যদি আগতে অসম মেডিকেল কলেজলৈ আমি ইয়াৰ পৰা যাবলগীয়া হৈছিলে এতিয়া আমাৰ কাষতে বা গাঁৱে গাঁৱে কিছুমান হস্পিটেল চৰকাৰে নিৰ্মাণ কৰিছে এই হস্পিটেলবিলাকত চৌব্বিছ ঘণ্টাই ৰোগীসকলক চোৱা চিতা কৰা হয় আৰু বৃদ্ধসকলৰ বাবেও বিশেষ অসুবিধা নহয় বুলি ভাবিছোঁ এইটো কাৰণে তেখেতলোকেও আজিকালি চৰকাৰী কিছুমান স্কিম দিছে যিবিলাকে স্কিমৰ যোগেদি বৃদ্ধসকলে মাহিলী আঢ়ৈশ টকাকৈ পায় তেওঁলোকক স্বাস্থ্যৰ বিষয়ে যত্ন ল'বৰ বাবে আৰু লগতে কিছু এন জি অ'ৰ যোগেদি আহি গাঁওবিলাকত বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰে চকুৰ পৰা আৰম্ভ কৰি পৰীক্ষা কৰি তেওঁলোকৰ যিবিলাক বেছি এন জি অ'ৰ বুলি ভাবে সেইসকলক তেওঁলোকে হস্পিটেলত নি বিনা খৰচত এন জি অ'ৰ যোগেদি তেওঁলোকে তাত ট্ৰিটমেণ্ট কৰিব পাৰে বুলি পাৰে আৰু কৰি আহিছে এই আমাৰ দৃষ্টিগোটৰ দৃষ্টিগোচৰ হৈছে সুযোগ হিচাপে আমি প্ৰত্যাহ্বান হিচাপে বিশেষ তেনেকৈ সন্মুখীন হৈছে বুলি ভবা নাই তথাপিতো যিবিলাক আমাৰ ৰোগীসকলৰ বিপদজনক সেইসকলৰ বাবে আমি দূৰলৈ যাবলগীয়া হয় বা নহ'লে আমাৰ খৰচটো অলপ বেছি হয় যিখিনি আমাৰ বৃদ্ধ বয়সত পঁচিছশ দুশ পঞ্চাছ টকা পইচা দিছে সেইটোৱে যথেষ্ট নহয় সেইকাৰণে আমাৰ এইটো সম্পূৰ্ণ চিকিৎসাটো বিনামূলীয়া কৰিলে ভাল হ'ব বুলি আমি ভাবোঁ অকলে বৃদ্ধই নহয় ডেকা গাভৰুকো এইটো বিনামূলীয়া কৰিব লাগে বুলি আমি ভাবোঁ আৰু দ্বিতীয়তে কৰ্মচাৰীসকলক যিটো চিকিৎসা বনাচ দিছে মাত্ৰ ছশ টকা এইটো যথেষ্ট নহয় এইটো বৃদ্ধি কৰিব লাগে বুলি আমি ভাবোঁ